মই পোহনীয়া জন্তু ভাল পাওঁ পোহনীয়া জন্তু মোৰ ঘৰত গাহৰি গৰু ম'হ ছাগলী কুকুৰ মেকুৰ আছে আমি পোহনীয়া জন্তু এইকাৰণেই ভাল পাওঁ গৰু গৰু আমাৰ অসমীয়াৰ আমি ভগৱান হিচাপে মানোঁ গোমাতা বুলি কওঁ সেইটো কাৰণত গৰু আমি পোহোঁ আৰু গৰু গাখীৰ দিয়ে গৰু আমাক গাখীৰৰ পৰা তাৰ গৰুৰ গৰুৰ পৰা আমাৰ এটা ইনকামো হয় আৰু গৰু গৰুৰৰ পৰা গাখীৰ যিটো ওলায় আমি গাখীৰটো বিক্ৰী কৰোঁ যিটো পোৱালি দিয়ে পোৱালি যদি আমাৰ দমৰা বা চেঁউৰী যদি হয় যদি চেঁউৰী হয় সেইটোক ৰাখিও দিওঁ কেতিয়াবা পইচাৰ অভাৱ হ'লে বিক্ৰী কৰি দিওঁ যদি আৰু দমৰা হয় দমৰাটোক বেছি দিনলৈকে ৰাখিব নোৱাৰোঁ যদি ৰখা হয় দুটা দমৰা একে সমানৰ যদি হয় একে সমানৰ হ'লে আমি দমৰা দুটা হালোৱা কৰিবৰ কাৰণে ৰাখোঁ হাল বোৱাৰ কাৰণে আমাৰ সেইটো সহায় হয় যদি দমৰা এটা হয় তেতিয়াহ'লে কাৰোবাৰ পৰা যদি এটা আনি তেতিয়া হালোৱা কৰিবৰ কাৰণে চেষ্টা কৰোঁ যদিও দমৰা গৰু ৰখিবৰ কাৰণে অলপ টান ৰাখিবৰ কাৰণে যিহেতুকে দমৰা গৰু টান সেইকাৰণে দমৰা গৰুটো অলপ ডাঙৰ হ'লে বিক্ৰী কৰি দিয়া যায় আৰু ছাগলীৰ আমাৰ যিটো ছয়মহীয়া বাচ্ছা হয় ছয়মাহে ছয়মাহে যিটো হয় সেইটো ছাগলী পোহা হয় কাৰণ বেছি এবছৰীয়াটো আমাৰ বহুত দেৰি হৈ যায় কাৰণ ছাগলী ছাগলী যেতিয়া ঘনে ঘনে হয় ছাগলীৰ ইনকমটো বেছি ভাল হয় কাৰণ আমাৰ ছয়মাহে ছয়মাহে বিক্ৰী কৰোঁ চানা দিলে এবছৰত আমি বিক্ৰী কৰিব পাৰোঁ সেই চানা ডাঙৰ নহওঁতে আকৌ পোৱালি দিয়ে দিয়াৰ লগে লগে আমাৰ বিক্ৰী কৰিবৰ কাৰণে যিবিলাক পঠা হয় সেইবিলাক বিক্ৰী কৰি দিওঁ কেতিয়াবা পূজা পাতল আহিলে কিছুমান মানুহে লৈ যায় বা বিয়া বাৰুত সেইবিলাক বিক্ৰী কৰা হয় ইয়াৰ পৰা পঠাবিলাকক আমি খাহীও কৰোঁ খাহী কৰি কেটামান ৰাখি দিওঁ আৰু সেনেকেই আমাৰ অঁ চৰাই তৰাইবিলাকো আছে মুৰ্গী মুৰ্গীৰ কণী চনী এনেকে বিক্ৰী কৰোঁ আৰু আৰু ম'হৰ ম'হৰ গাখীৰবিলাক আমি ম'হৰ গাখীৰ দৈ কৰি আমি এনেকে বিক্ৰী কৰোঁ ম'হৰ গাখীৰ আমাৰ মোটামুটি দচ লিটাৰ পোন্ধৰ লিটাৰ এনেকে ওলায় দচ লিটাৰ পোন্ধৰ লিটাৰ আমি শুদা কৰি বিক্ৰী কৰিব নোৱাৰোঁ ইমান সহজতে কোনো এনেকে কিনি নিনিয়ে আধা বিক্ৰী কৰোঁ পাঁচ লিটাৰমান বিক্ৰী কৰোঁ আৰু পাঁচ লিটাৰ দৈ কৰোঁ দৈ কৰি আমি সেনেকে নব্বৈ টকা এশ টকা এনেকে লিটাৰ কৰি আমি বিক্ৰী কৰোঁ সেইটোৰ পৰা আমাৰ ঘৰখন চলে আৰু পোহনীয়া জন্তু চবেই ভাল পায় কাৰণ জন্তু বস্তু যিহেতুকে ভাল লাগে আৰু গাহৰিটো কিন্তু যদিও পুহিছোঁ কিন্তু ইমান এটা ভাল নাপাওঁ কাৰণ গাহৰিটো বহুত লেতেৰা আৰু কষ্ট হয় তাক কচু আনি দিব লাগিব কচু আনি উহাই দিব লাগিব তাৰপৰা তোমাৰ নেৰা আনিব যাব লাগিব নেৰা আনিব লাগিলে আমি আকৌ বড়ো চোতাললৈকে যাব লাগে বড়োৰ য'ত আছে য'ত মদ বনায় মদ বনালে আৰু মদৰ সেই মজবিলাক পেলনীয়া বস্তু সেইবিলাক নেৰা বুলি কয় সেইবিলাক লৈ আহি পেলাই সিহঁতক দিব লাগে আৰু এই মাংসৰ দোকানে দোকানে যাব লাগে যাই যিবিলাক মাংসৰ মানে মানে চৰাইবিলাকৰ যিবিলাক পাখি আছে পাখি ঠোঁট সেইবিলাক সেইবিলাক নাড়ী চাৰী এইবিলাক আছে এইবিলাক আনি পেলাই আমি দিব লাগে সেইবিলাক আৰু কেনেকৈ একেবাৰে কেনেকৈ দাচ ওলাই যায় আৰু গাহৰিটো একেবাৰে লেতেৰা বোকা যিবিলাক একদম একেবাৰে লেতেৰা জেগা সেইবিলাক লেতেৰা জেগাত খুচঁৰি ফুৰে সেনেকৈ থাকে আৰু বাচটো বেয়া বাচ ওলাই সেইটো কাৰণত গাহৰিটো মানে কি অলপমান পোহোঁ কাৰণ জীৱিকা হিচাপতহে পোহোঁ কিন্তু পচন্দৰ নহয় কাৰণ কিন্তু গাহৰিটো যদি জীৱিকা যদি মানে ভাল কাৰণ পইচা বেছি লাভ হয় কাৰণ সিহঁতৰ একেবাৰতে চানা মুটামুটি বিছ বাইছটা এনেকৈ চানা হয় পোৱালি দিয়ে যিহেতুকে বিছ বাইছটা দিয়াৰ লগে লগে আমাৰ কেইদিনমান পোহাৰ লগে লগে যেতিয়া ধৰক তিনিমাহমান হ'ব তিনি মাহতে আমি এটা পোৱালিত চাৰি হেজাৰ পাঁচ হেজাৰ কৰি পাই যাওঁ তেতিয়া আমি গাহৰি যিটো কিনোঁ পাঁচ ছয় হেজাৰতে কিনি আনি অলপ ডাঙৰ কৰি যেতিয়া পোৱালি হ'ব আমাৰ যিখিনি খৰচ হ'ব সেই এবাৰ চানা জন্ম হওঁতেই আমাৰ গোটেইখিনি পইচা আদায় হৈ যায় সেইটো কাৰণে গাহৰি বিজনেচটো আমি সেইকাৰণেই কৰোঁ আৰু আমাৰ এনেই যিবিলাক পাৰ চাৰ এনেকে আছে সেইবিলাকো আমি পোহি থৈ দিছোঁ কাৰণ আজিকালি পাৰৰ দামো বাঢ়িছে আমাৰ ইয়াত আঢ়ৈ আঢ়ৈশ কি হয় এনেকুৱা হৈছে সেইটো কাৰণে আমি ইয়াতো মানে কি পাৰটো পোহা পোহিছোঁ আৰু কুকুৰটো আমাৰ ঘৰৰ ৰক্ষাৰ কাৰণে পোহিছোঁ কাৰণ কেতিয়াবা চোৰ তোৰ আহিলে সিয়ে সহায় মানে সি আগেয়ে গম পায় গম পাই কেনে যিবিলাক আমি গৰু ছাগলী সেইবিলাক পোহি থৈ দিছোঁ আমাৰ কুকুৰ চাৰিটা পাঁচটা আছে পোহি থৈ দিছোঁ কাৰণ গৰু ছাগলী এইবিলাক বহুতখিনি আছে আৰু পান টাইপৰ পকা আছে যিহেতুকে সেইবিলাকৰ যেতিয়া কেতিয়াবা কিছুমান আহে ছাগলী চোৰ কৰিবৰ কাৰণে আৰু কিছুমান শিয়াল কুকু শিয়াল আৰু বনৰীয়া জন্তু কিবা আহে তেতিয়া কুকুৰ কেইটা ৰাতি আমিতো গম নাপাওঁ শুই থাকিলে তেতিয়া কুকুৰ কেইটা যায় সিহঁতক ভুক ভুকাই সিহঁতক খেদি পঠিয়ায় যদি বা ভুক ভুকাই দিলে আমি গম পাওঁ তেতিয়া উঠি আহি আমি চাব পাৰোঁ কি হৈছে কি হোৱা নাই কাৰণ আমাৰ এৰিয়াটো অলপ বহুত ডাঙৰ কাৰণ ম'হ আছে তাত গৰু আছে ছাগলী আছে গাহৰি আছে গাহৰিখিনিক বহুতখিনি জাগা লাগে অলপ লেতেৰা জাগাৰ সদায় গাহৰিৰ যিটো আমি গৰাঁল আছে কৰি দিছোঁ পকাৰে হয় হাফ ৱাল কৰি কিনে দিয়া আছে তাত সদায় মানে চাফ কৰিব লাগে চাফ নকৰিলে তাত যাবৰ উপায় নাথাকে সেইকাৰণে বেলেগ ল'ৰাও ৰাখিছোঁ যাতে ভালদৰে পোহপালন কৰে আৰু ম'হবিলাকক মানে আৰু এইবিলাকক ঘৰতে ৰাখা যায় সেইবিলাকৰ কাৰণে দানা চানা এইবিলাক আৰু বহুত বহুত আনিব লাগে বহুত বহুত আনি দিব লাগে কষ্ট হয় কাৰণ অকলে কৰিব নোৱাৰোঁ কাৰণ মই ঘৰৰ অকলে অকলে মানুহ বেলেগ মানুহ নাৰাখিলে কৰিব নোৱাৰোঁ কাৰণ অকলেনো কোনফালে কিমান চম্ভালিম এইফালে বস্তু বিক্ৰী কৰিবও লাগে হিচাপ নিকাচো কৰিব লাগে আৰু গৰুক দানা চানা দিয়া তিনি টাইম দানা দিব লাগে সেইটো কাৰণত আৰু চাৰি পাঁচজন ল'ৰা ৰাখাই আছে তাৰপিছত সিফালে ফিচাৰী চিচাৰী খান্দি থৈ দিছোঁ তাৰে ওপৰত হাঁহ চাহবিলাক তাত দি দিওঁ বিলাকো ফিচাৰী ওপৰত হাঁহটো হাঁহৰ গঁঁৰাল কৰি দিছোঁ গৰালৰ পৰা যিবিলাক মানে কি তল ফালে নেটৰ নিচিনা আছে তাত যেতিয়া আহে শৌচ কৰে তেতিয়া তলত পানীত পৰে পানীত পৰিলে সেইবিলাক মাছৰ আহাৰ হয় সেনেকে হাঁহৰ আৰু মাছবিলাক শৌচবিলাক মাছে খাই ডাঙৰ হয় মাছবিলাক সহজতে ডাঙৰ হয় তেতিয়া বেছি আহাৰ মাছক দিব নালাগে সেনেকুৱা চিষ্টেমত বস্তুবিলাক কৰি থোৱাই আছে তাৰপিছত আৰু বেলেগ সেইখিনিয়েই আৰু মানে কি এনেকে পোহি থৈ দিছোঁ আৰু বেলেগ আৰু সেনেকে আৰু পোহা নাই সেইয়াই সেইখিনিয়েই আৰু